ধেমাজি জিলাৰ মূল নৃ গোষ্ঠীয় ভাষিক গোটসমূহ বিভিন্ন ধৰণৰ আছে যেনেকৈ আহোম কোচ মিচিং বড়ো বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ মানুহ আমাৰ ধেমাজি জিলাত আছে সকলোৱে অসমীয়া ভাষাতেই ইজনে আনজনৰ লগত কথা পাতোতে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ নিজা নিজা ভাষাও আছে বড়ো ভাষা মিচিং ভাষা তেওঁলোকৰ নিজৰ নিজৰ ভাষাত তেওঁলোকে ঘৰত থকা অৱস্থাত কথা পাতে আৰু যেতিয়া তেওঁলোক ঘৰৰ পৰা ওলাই আহে তেতিয়া তেওঁলোকে অসমীয়া ভাষাতে বাৰ্তালাপ কৰে